হেল্ল' খৰিকা ৰেষ্টুৰেণ্ট মই অলপ আগত অৰ্ডাৰ দিছিলোঁ দুটা ৰুটি আৰু তিনিটা চিকেন ৰোল মোৰ হিচাপৰ গণ্ডগোল হ'ল গতিকে মোক তিনিটা ৰুটি আৰু সাতটা চিকেন ৰোল দিব